হয় হয় শইকীয়া ট্রেভেল এজেঞ্চী হয় মই আপোনালোকৰ এজেঞ্চিলৈ ফোন কৰিছোঁ মই এক বিশেষ কাৰণত আপোনালোকৰ এজেঞ্চিলৈ ফোন কৰিবলগীয়া হ'ল হয় বৰ্তমান মই বেলতলাত উপস্থিত আছোঁ মোৰ লগত এজন ভাইটিও আছে আৰু আমি দুয়ো বেলতলাৰ পৰা কামাখ্যালৈ এখন আপোনালোকৰ শইকীয়া এজেঞ্চিৰ পৰা কেব বুক কৰিছিলোঁ তেওঁ কেব ড্রাইভাৰজনক আমি ন বজাত সময় দিয়া হৈছিল ন বজাত আহি আহি আহিম বুলি তেওঁ আমাক কৈছিল কিন্তু এতিয়া দহ বাজি গ'ল কিন্তু তেওঁ উপস্থিত হোৱা নাই সেইবাবেই মই আপোনালোকৰ এজেঞ্চিলৈ ফোন কৰিবলগীয়া হ'ল আৰু এই কেবখন আমি কেঞ্চেল কৰি কৰিব বিচাৰিছোঁ আৰু আমি এই ট্রেপ ট্রিপতোও কেঞ্চেল কৰিব বিচাৰিছোঁ সেইবাবে মই আপোনালৈ লোকৰ এজেঞ্চিলৈ ফোন কৰিবলগীয়া হ'ল অঁ ধন্যবাদ